আমাৰ ঘৰৰ ওচৰতে গ্ৰন্থমেলা নহয় অলপ সাত কিলোমিটাৰ মানৰ দূৰত গ্ৰন্থমেলা হয় প্ৰত্যেক বছৰতে হয় আমি তালৈ যাওঁ আৰু মনৰ জোখাৰে যিখিনি আমি পঢ়ি ভাল পাওঁ তেনেকুৱা কিতাপ আমি গ্ৰন্থমেলাৰ পৰা কিনি আনো গ্ৰন্থমেলালৈ গ'লে মনটো ভাল লাগে তাত বহুতো মানুহ লগ গ্ৰন্থ প্ৰেমী মানুহক লগ পোৱা হয় বহুত কথা জানিব পাৰি বহুত কিতাপ পঢ়ি কিতাপ পঢ়িলে মানুহৰ জ্ঞান বাঢ়ে কিতাপ পঢ়িব লাগে আৰু গ্ৰন্থমেলা যে পাতে গ্ৰন্থমেলাত মানুহবোৰৰ বহুতো আগ্ৰহ দেখা যায় বহুত মানুহক আগ্ৰহ দেখা যায় গ্ৰন্থমেলালৈ যাব লাগে গ্রন্থমেলাৰ পৰা কিনি কিনি অনা কিতাপখন পঢ়ি ভালদৰে তেওঁ সেই কিতাপৰ পৰা বহুতো জ্ঞান অৰ্জন কৰিব পৰা হয়